আপোনাক মই মানে আমাৰ আৰু ৱাছিং মেচিন যিটো আছে সেইটোৰ বিষয়ে কৈ আছোঁ দেই শুনক আপুনি ৱাছিং মেচিনটো হৈছে আমাৰ এল জি কোম্পানীৰ এইটো এইট কেজি ৰ আপোনাৰ মানে সেইটো লৈ পেলাই মই জীৱনত আটাইতকৈ মহা ভুল কামটো কৰিলোঁ আপুনি যদি তাতে যদি প্ৰথম কথাতে হৈছে আপুনি যদি চাফা কৰিবলৈ যদি কাপোৰ তাত ভৰাই আপুনি মিনিমাম আধা ঘণ্টা ৰ'ব লাগিব মিনিমাম কৈছোঁ আপোনাৰ মেক্সিমামটো ডেৰ দুঘণ্টা হৈ যাব এই আধা ঘণ্টাৰ আগত আপুনি কেতিয়াও আপোনাক যদি সোনকালে বোলে কিবা এটা কাপোৰ পটককৈ পোন্ধৰ মিনিটত বোলে মই চ চাফা কৰি ধুই লৈ পিন্ধি যাওঁ সেই আপুনি সেইটো জীৱনতো নাভাবিব আৰু দ্বিতীয় কথাটো হৈছে আপুনি ইয়াতে যিটো লিকুইড দিব আপোনাৰটোতো ইয়াততো বেলেগটো নহয় এটা লিকুইড মানে চাৰ্ফ টাইপৰ এটা কিবা এটা দিব লাগে কাপোৰ ধোঁৱা ডিটাৰ্জেণ্টটো দিব লাগে সেই লিকুইডটো আকৌ আপোনাক বহুত দিব লাগিব অকণমান যদি দিয়ে নহয় আপোনাৰটো চাফা নহয়ে আকৌ আপুনি এসপ্তাহৰ মূৰে মূৰে য'ত আপুনি সেই লিকুইডটো দিয়ে নহয় সেইটোও চাফা কৰিব লাগিব আও তিনি নম্বৰ কথাটো হৈছে কি ইয়াৰ এক চাইড তাৰ পাছফালে এডাল পানীৰ পাইপ থাকে সেই পাইপডাল পাইপডাল যদি আপোনাৰ একদম পিয়'ৰ চাফা পানী লাগিব দেই একদম মুখ দেখা একদম চাফা চিক চিকীয়া পানী লাগিব যদি কেনেবাকৈ যদি অকণমানো আপোনাৰ যদি অকণমানো মদৰুৱা কালাৰ পানী আহিলে সেই পাইপডালটো জমাটো পাইপডালটো লেতেৰাটো হ'ব হ'বই আপোনাৰ আপোনাৰ সেইটো মেচিনটো মাজে মাজে বন্ধ হৈ যাব আৰু চাফাটোতো জীৱনত নহয় আপোনাৰ আৰু ভাল পানী দিলেও আপুনি দছ পোন্ধৰ দিনৰ মূৰে মূৰে পাছফালে এটা স্ক্ৰু ড্ৰাইভাৰ লৈ সেইটো টানি টানি চাফা কৰিব লাগিব যিটো ম মাইকী মানুহৰ কামৰ বাবে একদম অসম্ভৱ আৰু তৃতীয় কথা হৈছে ইলেক্ট্ৰিচিটি পাৱাৰ বিদ্যুৎ বিদ্যুৎটো আপোনাৰ বিজুলীটো আপোনাৰ লাগিবই আপোনাৰ মানে আপুনি ধৰি লওক আৰু এক্সট্ৰা ইয়াৰ কাৰণে এইটো ৱাশ্বিং মেচিন চলোৱা মানে মিনিমাম আধা ঘণ্টাৰ পৰা এঘণ্টা ডেৰ ঘণ্টাটো চলাবই লাগিব বহুত পাৱাৰ খাই আপুনি দেখিবহে তাত ফাইভ ষ্টাৰ ৰেটিং দি থোৱা আছে কিন্তু এইটো সম্পূৰ্ণ মিছা কথা আৰু চবতকৈ ডাঙৰ ভয়ংকৰ কথাটো হৈছে আপুনি এই মেচিনটো আপুনি চলাওক আৰু ওচৰত মানুহ ৰৈ থাকক নহ'লে আপোনাৰ গোটেই আপোনাৰ যিবিলাক কাৰেণ্টৰ কানেকশ্যন আছে চিঙি ভাঙি গ গোটেই আপোনাৰ ঘৰখন জ্বলি যাব মইতো আপোনাক ভেকুলী দৰে জঁপিয়াব ইফালৰ পৰা সিফাল মিনিমাম আপোনাৰ এক মিটাৰ ডিষ্টেন্সত জঁপিয়াব ইফালৰ পৰা সিফাল যাব সিফালৰ পৰা সিফালে যাব সিফালৰ পৰা সিফালে যাব আপুনি মুঠতে এইটো জীৱনত ভুল কাম নকৰিব আৰু দামটো হৈছে ভয়ংকৰ মিনিমাম আপোনাৰ পঞ্চাছ হাজাৰ ওপৰত ফুল্লি অ'টোমেটিক জীৱনত আপুনি লওক আপোনাৰ হাফ অ'টো মানে মেনুৱেল আৰু নহ'বা একেবাৰে মেনুৱেল লওক ফুল্লি অ'টোমেটিকটো নহ'বই আপোনাৰ এইটো ল'লে পইচাও যাব পইচাও বৰবাদি আপোনাৰ ছাৰ্ভিচটোও নাপায় আকৌ ছাৰ্ভিচ যদি আপোনাৰ যদি কেনেবাকৈ বেয়া হয় দছ পোন্ধৰ দিনৰ মূৰে মূৰে এল জি আপোনাৰ কাষ্ট'মাৰ কেয়াৰত ফোন কৰক তেওঁলোকে ফোন কৰি ক'ব এই গৈছোঁ এ গৈছোঁ এই দছ মিনিটত পাই আছোঁ এই দছ মিনিতটো আপুনি দহ দিন ধৰক দছ দিন পাছত সিহঁতে আহিব আহি আকৌ আপোনাৰ তাৰপা ৰেকৰ্ডিং কৰি চাব আপোনাৰ দিওঁতে যদি কাৰেণ্টটো নাথাকে যদি সেই টেষ্টটো কৰিব নোৱাৰে মুঠতে আপোনাৰ মাথা বিষ এইবিলাক লৈ আপুনি জামেলাত নপৰিব আপুনি মেনুৱেলি লওক নাইবা চেমি অ'টোমেটিক লওক ফুল্লি অ'টোমেটিকত কেতিয়াও নাযাব